মই যুৱ প্ৰজন্মক এটাই কথা কওঁ যাতে তেওঁলোকে স্ব নিৰ্ভৰ হৈ উঠক নিজৰ ভৰিত নিজে থিয় দিবলৈ শিকক কিছুমান ক্ষেত্ৰত দেখা যায় আমাৰ গাঁৱলীয়া অঞ্চলত আজিকালি যিবিলাক নতুন প্ৰজন্ম আহিছে উঠি আহিছে ঠিকেই চাকৰিটো লাগে কিন্তু চাকৰি চাকৰি যি বহুত সেইটো নহয় যিহেতু আমাৰ গাঁও অঞ্চল প্ৰায়ভাগ প্ৰায়বোৰ গাঁওৱে কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰ গতিকে মই ভাবোঁ তেওঁলোকে ঘৰৰ কৃষি কামতো নিয়োগ হোৱা উচিত আৰু যিটো আমাৰ কৃষি পদ্ধতি সেইটো শিকোৱা শিকাটো বহুত উচিত মানে কিছুমান দেখি পাওঁ কিছুমান ল'ৰা কিছুমান নতুন প্ৰজন্ম দেখি পাওঁ কিছুমানে হাল বাবই নাজানে ঠিক আছে হাল বাব নাজানে নাই মানে হাল বাব নজনাৰ কাৰণেই সিহঁতে মানে কৃষি ক্ষেত্ৰত খুব কম দেখি পোৱা যায় মই এটাই ক'ম আৰু যাতে সিহঁতে কৃষি ক্ষেত্ৰখন বহলাল বহলভাৱে লৈ যাওঁক আৰু আমাৰ আমাৰ নতুন প্ৰজন্মলৈ এটাই অনুৰোধ আমাৰ যিহেতু আমাৰ অসমখন প্ৰায়ভাগ গাঁওৰ অঞ্চলৰ মানুহে কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকে যাতে তেওঁলোকৰ সেই কৃষি ক্ষেত্ৰখনক অকণমান হ'লেও সময়কণ উলিয়াই কৃষি কৰ্মত নিয়োগ হয় সেইটোৱে ক'ম আৰু যিহেতু আমাৰ অসমখন কৃষিৰ ওপৰতে নিৰ্ভৰশীল